হেল্ল' বাইদেউ আপুনি হেৰি হেল্ল' আপুনি বৈষ্ণৱ ধৰ্মৰ ওপৰত কিবা অকণমান ক'ব পাৰিব নি মই মানে এইবিলাকৰ ওপৰত অকণমান ৰিছাৰ্চ কৰি আছোঁ ক'ত গ'লে ভাল হ'ব বাৰু

হয় হয় হ'ব বাইদেউ হ'ব